অসমত থলুৱা খাদ্য় সম্ভাৰ অত সম্ভাৰ অতিকে চহকী বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অসমত বসবাস কৰে ত' প্ৰত্য়েক জনজাতি জনগোষ্ঠীৰ নিজস্ব নিজস্ব লোকেল খাদ্য়াভ্যাস থাকে ত' সেইকাৰণে আমাৰ অসমত বহুতো ধৰণৰ আপোনাৰ খাদ্য় পোৱা যায় যে তাৰে ভিতৰত আমাৰ অসমৰ চবতকে বেছি প্ৰচলিত খাদ্য় হৈছে ধৰি লওক ভাত দালি তাৰ পিছত আৰু আপোনাৰ মেইনলী ভাত দালি আমাৰ মেইন খাদ্য় বুলি ধৰা হয় অসমখনত কিছুমান পৰম্পৰাগত খাদ্য়াভ্যাস আছে তাৰে কেই কিছুমান বস্তু ধৰি লওক আমি নেচাৰেলী খাব পাৰোঁ যেনেকে ভেদাইলতা নৰসিংহ হওক মানিমুনি হওক সেইবোৰ হৈছে আমাৰ থলুৱা খাদ্য় থলুৱা খাদ্য় হিচাপে আমি অসমখন বহুত চহকী বুলি ক'ব পাৰিব আপোনাৰ বহুত বিভিন্ন ধৰণৰ খাদ্য়াভ্যাস অসমত পোৱা যায় অসম যিহেতু ৰন্ধন এক পেচা হিচাপে বৰ্তমান ল'ব পাৰে আৰু লৈ ৰন্ধনক মানে কুকিংটো নিজকে মানে আপোনাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে খুব এতিয়া সুবিধা হৈ আছে চাপোজ আপুনি আপুনি চাহ বনোৱাত খুব এক্সপাৰ্ট তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব আপুনি চাহক পেচা হিচাপে নিজে লৈ নিজৰ জীৱিকা নিজে উদ উদযাপন উপাৰ্জন কৰি আপুনি নিজে খাব পাৰে চাপোজ আপুনি ধৰি লওক ম'ম' বনোৱাত এক্সপাৰ্ট ত' আপুনি কি কৰিব ম'ম'টো বনোৱাৰ লগে লগে আপোনাৰ নিজেই নিজেই নিজক হিচাপে পেচা হিচাপে লৈ আপুনি নিজে উপাৰ্জন কৰি নিজে ধুনীয়াকৈ এখন সংসাৰ চলাব পাৰিব তেনেকুৱা ধৰণে আপোনাৰ নিৰ্দিষ্ট বহুত বহুত আমাৰ খাদ্য় আছে আমাৰ অসমীয়া মেইন পৰম্পৰাগত খাদ্য় হিচাপত মই এটা ক'ব খুজিছো মানিমুনি আৰু কাৱৈ মাছৰ জোল সেইটো এটা খুব পপ পপুলাৰ যেনেকে হাঁহৰ মাংস আৰু কোমোৰা ভেদাইলতা আৰু মগু মাহৰ জোল তেনেকে আমাৰ বহুত বহুত বহু হেৰি আমাৰ অসমত খুব আছে ত' আৰু সেইকাৰণে আপোনাৰ অসমখনত বিভিন্ন ধৰণৰ মানুহ যিহেতু আছেই তেওঁলোকৰ খাদ্য়াভ্যাসো বেলেগ বেলেগ হয় এতিয়া আপোনাক মোৰ নিচেই ওচৰত মই গুৱাহাটীত থাকোঁ মোৰ নিচেই ওচৰতে আপোনাৰ এখন আপোনাৰ হেৰি আছে প্ৰতিষ্ঠান আছে য'ত আপোনাক ৰন্ধনটো শিকায় তেওঁলোকৰ নাম হৈছে অনলী চেফ সেইখন আপোনাৰ আছে হাউচ নম্বৰ ফৰটি ৱান ৰুক্মিণী নগৰ গুৱাহাটী আছাম তাতে আপোনাৰ তেওঁলোকৰ এটা ভিজন লৈ পিনি তেওঁলোকে আহিছে তেওঁলোকে মানুহক সহায় কৰিব আৰু তেওঁলোকে সহায়ৰ জৰিয়তে কেনেকৈ আপোনাৰ কুকিংটো এক জয় হিচাপে আনন্দিত আনন্দ হিচাপে ল'ব পাৰে আৰু তেওঁলোকে তাৰপৰা কেনেকৈ প্ৰফেচনেলী তেওঁলোকে খুব ধুনীয়াকে শিকায় এটা ভাল এণ্টাৰপ্ৰিনিউৰ এটা গঢ়ি উঠিছে আৰু প্ৰফেচনেলী তেওঁলোকে ধুনীয়াকৈ আপোনাৰ ভাত কেনেকৈ বনাই ৰন্ধনটো কৰে কুকিং কেনেকৈ কৰে তাৰ ওপৰত ধুনীয়াকে প্ৰশিক্ষণ দি আছে তাৰ ওপৰঞ্চি তেওঁলোকৰ কিছুমান মিছন আছে তেওঁলোকে কি কৰে ষ্টুডেণ্টক খুব প্ৰফেচনেলী কৰে আৰু উইথ আপোনাৰ প্ৰেক্টিকেল কৰায় প্ৰেক্টিকেল কৰাৰ লগে লগে কি হয় আপুনি বস্তুবোৰ খুব ধুনীয়াকৈ শিকিব পাৰে ত' আপোনালোক সেইটো এটা খুব যাব পাৰে আৰু তাতে আপোনালোকৰ কি কৰিছে এটা প্লেচমেণ্ট থাকে তেওঁলোকৰ তেওঁলোকৰ লগত বি বিভিন্ন হেৰি আপোনাৰ টাই আপ হৈ থাকে তো সেই তেনেকুৱাত চাপোজ আপোনাৰ লীডিং যিবোৰ আমাৰ বৰ্তমান গুৱাহাটীত কেইখনমান লীডিং আপোনাৰ হোটেলৰ নাম ক'বলৈ গ'লে আপোনাৰ ৰেডিছন ব্লু হায়াট তাজ ভিভাণ্টা তেওঁলোকে কি কৰে তেওঁলোকৰ তাৰ পৰা প্লেচমেণ্ট দিয়ে ত' সেইকাৰণে মই ভাৱো ৰন্ধনটো খুব যদি আপুনি ভাল ভাৱে লয় খুব যদি গুৰুত্ব সহকাৰে লৈ পিনি শিকে তেতিয়াহ'লে আপোনালোকে তাক নি নিশ্চয় আপোনালোকে এইটো প্ৰফেচন হিচাপে ল'ব পাৰিব সেইকাৰণে আপোনালোকে আৰু এটা ৰিচেন্টলী আপোনাক ক'ব বিচাৰিছো এজন আপোনাৰ আছিলে তেওঁৰ নামটো নয়নজ্য়োতি শইকীয়া তেওঁ অসমৰ ল'ৰা হয় অসমৰ ল'ৰা হৈ তেওঁ মাষ্টাৰ চেফ ইণ্ডিয়া চীজন ফ'ৰত তেওঁ উইনাৰ হৈছে তেওঁ উইনাৰ হৈছে মানে তাত গৈ পিনি তেওঁ অসমৰ এজন ল'ৰা হৈ ইমান এটা মানে ডাঙৰ প্লেটফৰ্ম তেওঁ পাইছে প্লেটফৰ্মটো পাই তেওঁ উইনাৰ হৈছে তাৰমানে আপুনিও কি কৰিব পাৰিব ৰন্ধনটো খুব গুৰুত্ব সহকাৰে লৈ আপুনি তাক আপুনি কি হব নিজৰ প্ৰফেচন হিচাপে আপুনি ল'ব পাৰে ত' সেইটোৱে মূল কথা মই এতিয়া ভাবো যে আপুনি মানে কোনো মৰণ নাই আপুনি যিকোনো যি বস্তুতে আপুনি ভালকে এক্সপাৰ্ট ৰান্ধিব পাৰে ব বনাব পাৰে খাব পাৰে আপোনাৰ তাৰপৰা নিজৰ জীৱিকা আপুনি নিজে উলিয়াই ল'ব পাৰে থেংক ইউ